অ' কি খবৰ ভালে আছেনে অ' মই এইকেইদিন আপোনাৰ ফালে আপোনালোকৰ ফালে পাক এটা মাৰিবলৈ সময় হোৱা নাই পাই বাকী ৰাস্তাটো কাম হ'লগৈ নাই নহয়ছেগৈ ন পানী পাই আছেনে এদিন এৰি এদিন হৈছে ন এই আপোনালোকৰ যিটো সেই পানী ধৰি লওক হেৰিটোৰ পৰা চাগে হেৰিটো অকণমান দূৰত আছেনে মানুহবিলাক অলপ দূৰত দূৰত বেছি দূৰত আছেগৈ চাগে সেইটো কাৰণে চাগে এদিন এৰি এদিন দিবলগীয়া হৈছে

অ'

হয় হয় হয় হয় হয় এনেই কিমান লিটাৰকৈ এতিয়া পানী পাই আছে বাৰু হয় বাৰু আমি চেষ্টা কৰিম বা অলপ মানে তাত অলপ বেছিকৈ দিয় দিয়াবলৈ চেষ্টা কৰিম বাকী এইফালৰ মানুহবোৰে আপোনালোকৰ সেই অৰুণোদয় সকলোৱে পাইছেনে নাই পোৱা নি

হয় হয় আপোনালোকে অনলাইন কৰিছিলে নাই অনলাইন কৰিছিলে নাই নে কাৰোবাৰ হাতত দিছিলে এনেকৈ তাৰ কোনোবা আহি ওচৰৰ কাৰোবাৰ হাতত দিছিলে

হয় নেকি ঠিক আছে বাৰু আমি এইটো চাব লাগিব গৈ পেলাই নি চাই পেলাই নি বাৰু ঠিক ঠাক কৰি দিম অ' ঠিক আছে আমি চাই কৰি দিম বাৰু আৰু কেনে অকল আপোনালোকৰ মহিলাগৰাকী আছেনে আৰু বেলেগো আছে সেইফালে পাবলগীয়া আছে মানুহ ন ঠিক আছে আমি ব্যৱস্থাটো কৰি দিম বাৰু হয় হয় আমি ব্যৱস্থাটো কৰি দিম বাৰু যিমান সোনকালে হয় বাকী গছপুলিবিলাক ভালকৈ ৰাখিছেনে উঠিছে ন অ' অ' অ' অ' ঠিকে আছে এতিয়া ঠিকেই হ'ব বাৰু বৰষুণ চৰষুণ পৰিছে নহয় গছ পুলিবিলাক ভালকৈ ৰাখিব অ' গছ পুলিবিলাক ভালকৈ ৰাখিব এইবিলাক এই হয় বাকী আৰু বাকীখিনি কি হৈ আছে আপোনালোকে বোলে ৰাস্তা চব ঠিকেই হৈ গ'ল ন তা ক'তো ছিগা ভগা নাই নহয়

বুজিছোঁ বুজিছোঁ হয় নেকি ঠিক আছে তেতিয়াহ'লে আঁচনিবিলাক অসুবিধা হৈ আছে ন আমি আঁচনিবিলাকৰ ব্যৱস্থাটো অ' জনাই দিব ঠিক আছে তেনে আৰু কিবা কিবি থাকিলে জনাই দিব আপুনি ঠিক আছে ঠিক আছে